মই পঢ়া কিতাপৰ ভিতৰত মৰে অসম জীয়ে কোন এই কিতাপখন পঢ়িছিলোঁ এইখন পঢ়ি খুবেই ভাল লাগিল

ডক্তৰ ৰীতা চৌধুৰী বাইদেৱে এই কিতাপখন লিখিছিল আৰু এই কিতাপখন বিশেষ কৰি অসম আন্দোলনৰ সময়ত সময়ৰ কথাবিলাক অসম আন্দোলন যেতিয়া হৈছিল সেই আন্দোলনৰ বিষয়ে কেনেকৈ আন্দোলন হৈছিল এই কিতাপখনত সন্নিৱিষ্ট আছে

বিশেষ কৰি চৌপাশৰ বাস্তৱলৈ বাস্তৱলৈ নতুন দৃষ্টিৰে চাবলৈ হ'লে এই কিতাপখন যথেষ্ট পঢ়ি ভাল পাইছিলোঁ ডক্তৰ ৰীতা চৌধুৰী বাইদেউৱে যেতিয়া অসম আন্দোলন কৰি আছিল সেই সময়ত হাবিয়ে বননিয়ে ক'ত কেনেকৈ কাৰ এই পুলিচৰ পৰা ৰক্ষা পাবলৈ ক'ত কেনেকৈ লুকাই আছিল অসমৰ ইমুৰৰ পৰা সিমুৰলৈ এই কিতাপখনত সন্নিৱিষ্ট আছে আৰু পঢ়ি খুবেই ভাল লাগে কিতাপখন